কুকুৰা মই সোণালী কুকুৰা লোকেল কুকুৰা ৰাজহাঁহ আৰু পাতিহাঁহ পোহোঁ প্ৰথমতে ৰাজহাঁহ মই পুহিব পুহিবৰ কাৰণে যেনেকৈ মানুহ থকা হয় ঘৰ লাগে তেনেকৈ কুকুৰা হাঁহবিলাক পুহিবৰ কাৰণে আমাৰ এটা ঘৰ প্ৰয়োজন হয় প্ৰথমতে ঘৰটো বনাবলৈ আমাৰ খুটা বেৰ টিং দৰকাৰ হয় আৰু ৰাজাহাঁহ পুহিবৰ কাৰণে প্ৰথমতে সেনেকৈ ঘৰ আমি বনাই লোৱা হয় আৰু তাৰপিছত যেতিয়া হাঁহবিলাকক আমি ৰাতিপুৱা ধান তুঁহৰ লগত আমি মিহলাই সেনাই দিয়া হয় আৰু পাতিহাঁহবিলাককো তেনেকৈ ৰাতিপুৱা ধান আৰু চাউল সেনাই পিনি দানা দিয়া হয় এক টাইম কুকুৰাবিলাককো সেনেকৈ আমি চাউল দিয়া হয় আৰু ঘৰতে আমি ধান খেতি কৰি এই ধান আৰু তুঁহ কোন ধানৰ মিলৰ পৰা ধান কুটাই পিনি সিহঁতৰ কাৰণে আমি সেইবিলাক খাদ্য যোগাৰ কৰোঁ আৰু তিনি টাইমেই আমি এই ৰাজহাঁহ পাতিহাঁহ আৰু কুকুৰাক তিনি টাইমেই দানা দিয়া হয় আৰু সিহঁতক চৰিবৰ কাৰণে আৰু পানীৰ প্ৰয়োজন হয় আৰু সেইকাৰণে আমি সিহঁতক চৰিবৰ কাৰণে এডোখৰ দ জেগাত এডোখৰ খান্দি সিহঁতক চৰিবৰ কাৰণে পানী আমি যোগাৰ কৰি দিওঁ পাতিহাঁহবিলাক পাতিহাঁহবিলাককো সেনেকৈ আমি বছৰেকত পাতিহাঁহবিলাকক আমি দুবাৰকৈ উমনি দিওঁ আৰু পাতিহাঁহবিলাকক কণী পাৰিবৰ কাৰণে আমাৰ ঘৰৰ যিবিলাক ধান খেতি কৰি আমি ধানৰপৰা যিবিলাক খেৰ হয় সেই খেৰবিলাক উমনি ল'বৰ কাৰণে বাঁহৰ দ্বাৰা আমি সজা বনাই পিনি সিহঁতক উমনি ল'বৰ কাৰণে আমি তাৰ সজা সজা বনাই দিয়া হয় আৰু তেনেকৈ এজনী হাঁহক আমি পোন্ধৰটা বাৰটা তেৰটাকৈ আমি হাঁহ কণী উমনি দিওঁ আৰু হাঁহ কণীবিলাকক গৰম দিনত আমি যেতিয়া উমনি দিওঁ আৰু সিহঁতক পোন্ধৰ দিন বা বাৰ দিনৰ মূৰে মূৰে সিহঁতৰ কণীবিলাক আমি তিয়াই তিয়াই দিওঁ আৰু যিবিলাক কণী বেয়া হয় সেই কণীবিলাক আমি তিয়াই দিয়াৰ লগে লগে গম পাওঁ আৰু যিবিলাক কণী বেয়া হয় সেই কণীবিলাক ঘোলা হয় জোকাৰি চাওঁ আৰু যেতিয়া বেয়া হয় সেই কণীবিলাক আমি আঁতৰাই সেই ভাল কণীকেইটা উমনি ল'বলৈ দিওঁ আৰু সেনেকৈ সেনে দুবাৰ মাহেকত দুবাৰ হেৰি কৰা ত্ৰিছ দিনৰ মূৰত হাঁহবোৰৰ পোৱালি ওলায় আৰু এই হাঁহবিলাকৰ প্ৰথমতে পোৱালি ওলালে আমি ঘৰৰ চাউলৰ খুন্দো চাউলবিলাক সিহঁতক সেনাই পেনি এটা পাত্ৰত দিয়া হয় আৰু কি আৰু সেই হাঁহ পোৱালিবিলাকক আমি জুপিবৰ কাৰণে বাঁহৰ সজা বনাই পিনি আমি জুপি থৈ দিয়া হয় আৰু যেতিয়া হাঁহবোৰ পোৱালিবিলাক অকমান ডাঙৰ হয় তেতিয়া সিহঁতক মেলি দিয়া হয় আৰু মেলি পিনি সিহঁতক অলপ পানীত যেনে সিহঁতি টুকটুকাবৰ কাৰণে অলপ পানী দিয়া হয় আৰু যেতিয়া ডাঙৰ হৈ যোৱাৰ লগে লগে সিহঁতক এটা বহল এডোখৰ পথাৰৰ নিচিনা এডোখৰ মেলি দিয়া হয় আৰু সিহঁতক চৰি চৰিবলৈ দিয়া হয় আৰু দেৰি হ'লে সিহঁতে কেতিয়াবা নিজেও আহি গঁৰালত সোমায় আৰু নহ'লে আমি সিহঁতক আনি খেদাই আনি পিনি গঁৰালত ভৰাই থ'বলগীয়া হয় আৰু হাঁহৰ পৰা মোৰ বছৰে ইনকম হয় পঁচিছ হাজাৰ টকা আৰু মোৰ পঞ্চাছটামান হাঁহ মোৰ পোহা হয় আৰু এই হাঁহবিলাকৰ আমাৰ সকামে নিকামে হাঁহবিলাক আমাৰ প্ৰয়োজন হয় আৰু আমাৰ এতিয়া মাঘৰ বিহু অহাৰ লগে লগে মেজি পোৱাৰ লগে লগে হাঁহবিলাক আমি মেজি ঘৰত ভোজ ভাত খোৱা হয় আৰু কিছুমান হাঁহ আমাৰ বেপাৰীয়ে ঘৰৰপৰা লৈ যায় আৰু আমি সেই হাঁহ আমি নিজেও খাওঁ আৰু বেপাৰীবিলাকে বজাৰত গৈ বিক্ৰী কৰে আৰু হাঁহৰ কণীও আমি বিক্ৰী কৰোঁ কিছু বিক্ৰী কৰি কৰোঁ আৰু নিজেও খাওঁ আৰু বেলেগেও সেই কণীবিলাক নি পিনি উমনি দি পোৱালি উলিয়ায়

চৌব্বিছ হাজাৰ টকা সেনেকৈ পাওঁ আৰু ৰাজহাঁহ যেনে হাঁহ যেনেকৈ উমনি দিয়া হয় আৰু ৰাজহাঁহ উমনি দিবলৈও খেৰ খেৰ খেৰৰ তুঁহৰ নিচিনা বনাই দিয়া হয় আৰু এজনী হাঁহ ৰাজহাঁহে নটা বা দছটা কণী পাৰে এনেকৈ হাঁহ কণীবিলাক সেনেকৈ দুবাৰ তিনিবাৰ মানে মান লওঁ আমি পানীত মাহেকত দুবাৰ লোৱা হয় আৰু হাঁহ ৰাজহাঁহ পোৱালি ওলাবলৈও সেনেকৈ ত্ৰিছ বা বত্ৰিছ দিন সময় লাগে ৰাজহাঁহ পোৱালিবিলাকো তেনেকৈ সজাত সৰুতে নাম নমাই আৰু তেওঁলোকক সৰু সৰু খুন্দো চাউল খাবলৈ দিয়া হয় আৰু যেনে আৰু সিহঁতক আৱশ্যক হ'লে পানীৰ অলপ অলপ পানী দিয়া হয় আৰু ডাঙৰ হ'লে সিহঁতক চৰিবৰ কাৰণে এডোখৰ দ খালৰ নিচিনা এটা পথাৰৰ নিচিনাই এডখৰ জেগাৰ প্ৰয়োজন হয় আৰু ৰাজহাঁহে খুব ঘাঁহ আদি দলজাতীয় সেইবিলাক খাই ভাল পায় আৰু ৰাজহাঁহকো মই তিনি টাইম দানাই দিয়া হয় আৰু ৰাজহাঁহকো দানা আমাৰ ঘৰুৱা পদ্ধতি আমাৰ দানাবিলাক সেই তুঁহ চাউল আৰু তুঁহ দিয়া হয় আৰু ধান আদি সেনাই মেলি দিয়া হয় আৰু কেতিয়াবা আমাৰ পচলা আৰু সেইবিলাক কাটি তুঁহৰ লগত মিহলি কৰি ভাতৰ পৰা ভাত বনাই সিহঁতক সেনাই পিনি সেনেকৈ মই কিছুমান ৰাজহাঁহ আৰু পাতি হাঁহৰ খানাৰ হেৰি যোগান ধৰোঁ সেনেকৈ কুকুৰা কুকুৰাও আমাৰ সেনেকৈ বিছ পঁচিছজনীমান মই কুকুৰা পুহোঁ কুকুৰাৰ বাচ বছৰেকত দুবাৰ বা দুবাৰ বা তিনিবাৰ কণী পাৰে আৰু প্ৰতি কেইজনীমান কুকুৰাই মাহে কৈছিলে মাহেকত কণী কিছুমান কেইজনীমানে মাহেকত দুবাৰমানো সেনেকুৱাকৈ পাৰে আৰু কিছুমানে কুকুৰাই সময়মতে প্ৰতিটো সময়তে গোটেইকেইজনীয়ে একেটা সময়তে কণী নাপাৰে আৰু সেনেদৰেই কুকুৰা পোৱালিবিলাক কুকুৰা উমনি দিবৰ কাৰণেও সেই খেৰ আৰু সজাৰ বনাই দিয়া হয় আৰু এজনী কুকুৰাক পোন্ধৰটা বা বাৰটা কণী আমি উমনি দিওঁ আৰু এই কণীবিলাক সেনেকৈ কুকুৰাকেইজনীমান কুকুৰা উমনি দিওঁ আৰু কিছুমান কণী বিকি দিয়া হয় আৰু বিকি দিওঁ আৰু তাৰে কিছুমান কণী আমি নিজেও খাওঁ এই কণীবিলাক বিক্ৰী কৰ বিক্ৰী কৰি আমি যিবিলাক পইচা পাওঁ সেই পইচাবিলাকে ঘৰৰ তেল নিমখ খৰচ উলিওৱা বাহিৰেও নিজৰ কাপোৰ কানি কিনা হয় ক'ৰবালৈ যাবলৈও নিজৰ খৰচ পাতিবিলাক উলিয়াই লোৱা হয় আৰু কুকুৰা বিক্ৰী কৰি তাৰ পইচাৰে নিজৰ ল'ৰা ছোৱালীবিলাকক পঢ়া শুনা খৰচো কৰা হয় আমি নিজৰ উপাৰ্জনবিলাক এনেকৈ কৰি নিজ আমি সেনেকৈ চলিব লাগে আমাৰ চাকৰি বুলিবলৈ নাই আমি কুকুৰা হাঁহ এইবিলাক ৰাজহাঁহ এনেকৈ পুহি আমি জীৱিকাবোৰ আমাৰ জীৱনবোৰ এনেদৰে কটাই ফুৰিছোঁ আৰু এই কুকুৰা হাঁহ বিক্ৰী কৰা পইচাৰে আমি নিজেও এতিয়া ক'ৰবালৈ যাবলগীয়া হ'লে আমি সেই কুকুৰা হাঁহ কুকুৰা বিকি পইচা উপাৰ্জন কৰা পইচাৰে আমি কিবাকিবি বস্তু কিনো আৰু ঘৰলৈ অহা আলহী অতিথি আহিলেও তাৰ কণী বা মাংস আমি সেই নিজেই পোহা কুকুৰা মাংস কণী সেইবিলাক খাব পাৰোঁ আৰু এই কুকুৰাবিলাক বিকি কিছুমান বেপাৰীয়ে আমাক তিনিশ চল্লিছ বা চাৰিশ বিছ টকাকৈ কেজিত নিয়েহি আৰু কিছুমান ওচৰৰ মানুহেও কিনি নিয়েহি কুকুৰা আৰু আৰু এনেকৈ আমি কুকুৰাবিলাক বিক্ৰী কৰোঁ আৰু কুকুৰা এতিয়া যুঁজৰ সময়ত এটা কুকুৰাৰ দাম এহেজাৰ নশ আঠশ সেনেকুৱাত আমি বিক্ৰী কৰোঁ তাৰপিছত কুকুৰা পোৱালিবিলাক এনেকৈ পোৱালি ওলায়ো আমি কুকুৰা পোৱালিবিলাক কেনেকুৱাকৈ পঞ্চাছ টকা মানত এনেকৈ আমি গড়ে বিকো আৰু কুকুৰাবিলাক এনে বিক্ৰী কৰি আমাৰ আমাৰ ল'ৰা ছোৱালীবিলাকক পঢ়া শুনা খৰচো বহন কৰোঁ আৰু ল'ৰাবিলাক এনেদৰেই কিছুমানৰ আমাৰ বেছি দৰকাৰ হ'লে কেতিয়াবা আমি লোকৰ গাঁৱৰ মানুহক বিপদ আপদ হ'লে এই কুকুৰা বিকা হাঁহ কুকুৰা বিকা পইচাই কেতিয়াবা আমি মানুহক সহায় কৰোঁ আৰু এই কুকুৰা বিকা পইচাই আমি খেতি বাতি ট্ৰেক্টৰ হাল বাবৰ কাৰণে চহাবৰ কাৰণে সেইবোৰ কামতো ব্যৱহাৰ কৰোঁ বেমাৰ আজাৰ কিবা কিবি খৰচ পাতি সেই কৰিবলৈও আমি ব্যৱহাৰ সেই পইচাৰেই ব্যৱহাৰ কৰোঁ নিজৰ লাগতিয়াল যিবিলাক সামগ্ৰী লাগে সেই সামগ্ৰীবিলাক কিনো আৰু কুকুৰা বিকি পিনি আমি নিজৰ হাঁহ কুকুৰা বিক্ৰী কৰি আমাৰ যিবিলাক লাগতিয়াল বস্তু লাগে আমি সকলোবিলাক কুকুৰা হাঁহৰপৰাই আমি উপাৰ্জন কৰা পইচাৰপৰাই আমি খৰচ কৰোঁ আৰু কুকুৰা বিকিবৰ কাৰণে আমাৰ ওচৰত সেনেদৰে বজাৰ নাই আৰু আমাৰ বেপাৰীবিলাকে কুকুৰাবিলাক নি পিনি বহুত দূৰত বিকিবগৈ লাগে আমি এতিয়া নিজে যদি কুকুৰা হাঁহবিলাক যদি আমি নিজেই নি পিনি বিকিব পাৰিলোঁহেঁতেন আমি তেতিয়া বেছি পইচা পালোঁহেঁতেন এতিয়া বেপাৰীবিলাকে যেতিয়া আমাৰপৰা কুকুৰাবোৰ হাঁহবোৰ লৈ যায় কম দামতে আমাৰপৰা লৈ যায় আমাক তাৰ আধা মূল্যহে দিয়ে আৰু সেনেদৰে আমাৰপৰা বিকা কুকুৰাবিলাকে তেওঁলোকৰো ঘৰখনৰ সেনে কুকুৰা হাঁহ বিকি পেনি চলে আমিও নিজেও চলা হয় আৰু তেওঁলোকৰ ঘৰখনো চলে আৰু এনেদৰেই আমি কুকুৰা হাঁহ বিকি পিনি আমাৰ ঘৰ পৰিয়ালৰ আমি চলোৱা হয় আৰু নিজৰ লাগতিয়াল বস্তুবিলাক লওঁ আৰু এনেদৰেই আমাৰ জীৱনটো আমি অতিবাহিত কৰিছোঁ